অঁ অঁ অঁ ভালেই হ'ব অঁ যি কেইজনে ভালকৈ ঢোল বজাব জানে ছবি আঁকিব জানে পেঁপা বজাব জানে গগণা বজাব জানে আৰু যি বিহুত নাচিব জানে গাব জানে তেনেকুৱা এটা গ্ৰুপ এটা উলিয়াই লোৱা অঁ উলিয়াই লৈ তাৰ লগত সহযোগ কৰিব লাগিব তাৰ কমিটিৰ লগত যোগাযোগ কৰি তাৰ পিছত তেওঁলোকে যিখিনি প্ৰতিযোগিতা পাতে তাতে আমাৰ যিটো টিম যাব তেওঁলোকে ভাগে ভাগে তাত সহযোগ কৰিব আৰু তাত ফিজ এটা দিব লাগিব তাৰ পিছত সেইখিনি সহযোগ কৰাৰ পিছত কেন্দ্ৰীয় ৰঙালী বিহুত সাধাৰণতে এ শ্যামন্তিকা আহে কেতিয়বা জুবিন আহে পাপন আহে আৰু তাত বিভিন্ন ধৰণৰ এই শিল্পীসকল আহে আৰু সে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন চাব পৰা হ'ব তাৰ উপৰিও আকৌ জুবিনৰ গান কেইটা শুনিবলৈ সকলো মানুহে আগ্ৰহী হৈ থাকে যে গাঁৱৰ নগৰৰ সেইকাৰণে টিমটো আহিলে তেওঁলোকৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব পাৰিব আৰু লগতে সাংস্কৃতিক যিটো যিটো অনুষ্ঠান পাতিব তাকো উপভোগ কৰিব পাৰিব এনেকৈ গোটাই মেলি লৈ তুমি লৈ আহিবা মই লগতে যাম অঁ ল'ৰা ছোৱালীখিনি তুমি প্ৰথমে বাছি লোৱা আৰু ইয়াত হ'ল এনেই তুমি গ্ৰুপটোৰ কাৰণে দহ পোন্ধৰজন মান লৈ আহিবা তেতিয়া ভাল হ'ব দেই ফিজটো এজনৰ হিচাপে নলয় নহয় গ্ৰুপটো হিচাপেহে ল'ব অঁ অঁ অঁ চবৰে হৈ লৈ ল'ব আৰু সেইটো পাতি মেলি গোটেই কেইটা একেলগে দি দিলে ভাল হ'ব আৰু ভাগে ভাগে দি দি দিলে দিয়াতকৈ

অঁ অঁ অঁ হ'ব